অঁ কৰিছিলোঁ

অঁ হয় নমস্কাৰ হয় আমি শিৱসাগৰলৈ এতিয়া আহিছোঁ কিন্তু কি কি চা চাব পাৰি বাৰু তাত অঁ অঁ

অঁ

অঁ হয় হয় অঁ অঁ হয় হয় অঁ অঁ ঠিক আছে অঁ অঁ হয় হয়